হয় দাদা আপুনি কোন জেগাৰ পৰা ক'লে হয় হয় আপোনাৰ আপোনাৰ মই কি ঘৰত দিবগৈ লাগিব অ অ আমিতো এতিয়া মানে তিতাবৰৰ পৰা অলপ মান দূৰত আছোঁহি তোমাৰ বাইলেনটো কিমান বাৰু এতিয়া আমিতো হয় আমিতো ইমান সোনকালে নোৱাৰিম মানে আপোনাৰ ছয় বজাৰ পিছতহে আমি দিব পাৰিম কাৰণ আমি এতিয়া বেলেগত ব্যস্ত হৈ আছোঁ যে

অ অ